হয় কওকচোন হয় হয় নিশ্চয়

হয় হয় নিশ্চয় আছে নিশ্চয় আছে আপুনি চৰাইদেউ ফুৰিব আহিছে নহয় জানো

এদিন নে এসপ্তাহ এদিন দুদিন হয় হয় নিশ্চয় হয় নিশ্চয় নিশ্চয় নিশ্চয় আপুনি গ্ৰীণ ভিউত নিশা কটাব পাৰে তাত আপোনাৰ

প্লাছ আপুনি যদি হোটেলৰ ফাল হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় পাব সকলো ধৰণৰ ব্যৱস্থা আছে

হয় হয় হয় হয় হয়

হয় হয় হয়

ঠিক আছে বাই ধন্যবাদ